হয় কোনে কৈছে হয় হয় অঁ কওকচোন

অঁ লক্ষ্য কৰিছোঁ বাৰু মই মানে সি আৰ্টত বহুত ৰাপ তাৰ তাৰ পিছত সি ছবি তবি আঁকি মানে এইবোৰ ভালপায় তাৰ পিছত তাক মানে আৰ্ট ইস্কুল এখনতো দিম বুলি ভাবি আছিলোঁ তথাপিতো সি নিজৰ ক্লাছৰ হেৰিকেইটাতো ছাবজেক্টকেইটা বজাই ৰাখিব লাগিব ন আপুনি অকণমান ইংৰাজীটো গুৰুত্ব দিবচোন বাৰু তাক অকণমান হেৰি ভালকৈ পঢ়িব কাৰণে ভাল আঁকে ভাল আঁকে নহয় বাৰু সেইটো হয় তাৰ পিছত সি অঁ হয় বাৰু সেইটোত গুৰুত্ব দিব লাগিব আৰু এটা কথা নহয় এনেই অংকটো চাই দিব পাৰিব নেকি সি মানে অংকতো ইমান ভাল নহয় যদি দুই টাইম মানে আৰ্ট টাইমত ইংৰাজী গম পাইছোঁ বাৰু এনেই তথাপিতো আপুনি আৰ্ট টাইমত আনি তাক ইংৰাজীটো ক্লাছটো চাই দিলে আৰু পিছ টাইমত যদি গণিতটো চাই দিয়ে অকণমান তেও হেৰি হ'ব মানে আগবাঢ়ি যাব মানে গণিত মানে সি সিমান বৰ টান পাইছে

অঁ ঠিক আছে বাৰু জনাবচোন দেই অঁ আপুনি কৰা ক্লাছৰ হেৰি হোমওৱৰ্কখিনি কিন্তু সি ঘৰত কৰে বাৰু এনে হোমওৱৰ্ক দেখুৱাইছে নে নাই বাৰু আপোনাক

অঁ অঁ আপোনাৰ ওচৰত ছবি আঁকে নেকি

পিছ পৰি যাব পিছ পৰি যাব আপুনি অকণমান হেৰি কৰিব এনেই তাৰ আখৰ পাতিবোৰ চাইছেনে বাৰু আপুনি গুৰুত্ব ল'ব লাগিব হয় বাৰু ঠিক আছে আপুনি যত্ন ল'ম বাৰু বাৰু খালী আপুনি পাৰিলে আপুনি পিছ টাইমত কোনোবা এটা টাইমত মিলাই মোৰ তাৰ গণিতটো চাই দিব অলপ গণিতত মানে সি অকণ দুৰ্বল হৈ আছে

হয় হয় তাক আৰ্ট স্কুল এখনত দিম বুলি ভাবি আছো বাৰু

অঁ ছবি ছবি বেলেগ ইনটাৰেষ্ট অঁ ঘৰত তেনেকৈ কিন্তু মই মানে এনেই পঢ়ি থাকোঁতে চাওঁ ছবি ইনেই চব সময়তে সি আয়ত্ব নকৰিলেও কোনোবা এপাকত উলিয়াই বহীখন ত' সেইটো মই কওঁ মানে তুমি ক্লাছৰ হেৰি কৰিলা তেনেকৈ মই সোধোঁ আৰু তাৰ পিছত অঁ অঁ আপুনি চাই দিবহি এক্সট্ৰা ক্লাছেছ দিব লাগিব আৰু আপুনি পাৰিলে মোক ইংৰাজী আৰু গণিত দুইটা ছাবজেক্টৰে আপুনি অকণমান আৰু কষ্ট কৰি হ'লেও মোক টাইম দুঘণ্টা টাইম মিলাই লৈ পেলাই ল'ব আপুনি ঠিক আছে বাৰু

হেল্ল'

শুনিছোঁ শুনিছোঁ ঠিক আছে বাৰু মই গুৰুত্ব দিম হ'ব দিয়ক